সৰু ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালিবোৰ আগত আমি যেনেকৈ খেল ধেমালি কৰিছিলোঁ আজিকালি তেনেকুৱা সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিবিলাক আৰু নাইকিয়াই হৈছে সৰু ল'ৰা ছোৱালীবিলাকেতো খেল ধেমালি কৰিয়ে ভাল পায় গতিকে আমি আগতে যেনেকৈ খেল ধেমালি কৰিছিলোঁ

সে বালিঘৰ বনাওঁ বা মাটিতে ওমলোঁ আজিকালি ল'ৰা ছোৱালীবিলাকে তেনেকৈ খেল ধেমালি কৰিবলৈ নাপায় মাটিত ওমলিবই নাপায় ওমলা হেৰিবিলাক নাইকিয়াই হ'ল সৌ ধৰা গুড্ডু কৰ ভটা গুটি ধৰক বিৰিংগুটি এনেকৈ খেলা খেলবিলাক বহুত আছিলে তেনেকৈ খেলবিলাকৰ আজিকালি ল'ৰা ছোৱালীবোৰে নাজানেই বিৰিংগুটি কেনেকৈ খেলে ধৰা গুড্ডু কেনেকৈ খেলে আৰু ভটা গুটি কেনেকৈ খেলে লাটুম কেনেকৈ খেলে ৰেডি কেনেকৈ খেলে এনেকৈ খেলা মানে তেখেত তেওঁলোকে চিনিয়ে নোপোৱা হ'ল লাটুম কাক কয় চিনি নাপায় ভটা গুটি কাক কয় চিনিয়েই নাপায় ৰেডি কাক ৰেডি খেল কাক কয় তাক চিনি নাপায় ধৰা গুড্ডু বুলি ক'লেও চিনি নাপায় হে গুড্ডু বুলি ক'লেও চিনি নাপয় গতিকে আমি সেইবিলাক খেল খেলিয়ে আগতে মানে পাঁচ ছয় বছৰ আমি তেনেকৈয়ে কটাই দিলোঁ তাৰপিছতহে আমাক দেউতাহঁতে মায়ে মানে স্কুলত নাম লগাই দিছে পাঁচ ছয় বছৰত তেতিয়া আমি স্কুলত গৈ স্কুলত পঢ়া শুনা কৰিছিলোঁ এতিয়া দেখিছোঁ তিনি বছৰৰ পৰাই সৰু ল'ৰা ছোৱালীবিলাকক মাত ফুটেহে তেতিয়াৰ পৰাই মানে ল'ৰা ছোৱালীবিলাকক স্কুলত লগাই দিয়ে অংগনবাড়ীলৈ যাবলগীয়া হ'য় অংগনবাড়ীতে মানে শিক্ষা দিয়ে পঢ়া শুনাৰ শিক্ষা দিয়ে আৰু আমি যিটো আগতে খেলোঁ সেইবিলাক খেল ধেমালি মই এতিয়া যিটো দেখিছোঁ স্কুলত নিশিকায় নেদেখুৱায় খালী ল'ৰা ছোৱালীবিলাকক নিয়ে আৰু বহুৱাই থৈ দিয়ে দি পেলাই মানে তেওঁ ৰখীয়াহে হৈ থাকে এ মানে খেল ধেমালি কৰা মই নেদেখোঁৱেই আৰু তেওঁলোকে আজিকালি সেইবিলাক খেলৰ আগৰ খেলৰ নাম সুধিলে তেওঁলোকে এ ক'ব নোৱাৰে আৰু এতিয়া গতি সেই গতিকে ল'ৰা ছোৱালীবিলাকে খেল ধেমালি কৰিয়েই ভাল পায় খেল ধেমালিৰ কথাটোতো ল'ৰা ছোৱালীক শিকোৱাটো ভাল খেলে মানুহক বহুত মানে এটা অভ্যাস কৰিলে খেল ধেমালি আমাৰ দৌৰা প্ৰতিযোগিতাতে হওক বা জপিওৱা প্ৰতিযোগিতাতে হওক আমাৰ গোটেই শৰীৰটো আমাৰ মানে তেজবিলাক চলাচল হৈ থাকে আৰু মনবিলাক ভালো লাগে গতিকে তেনেকৈ ব্যায়াম কৰাৰ নিচিনা হয় সেইবিলাক খেল ধেমালিত কৰাই এতিয়াৰ পৰাই থাকিলে ভাল হয় এতিয়া মই যিটো দেখিছোঁ অংগনবাড়ীলৈ যায় ল'ৰা ছোৱালীবিলাক খেল ধেমালি কৰিবলৈ যায় খেল ধেমালি মই দেখিছোঁৱেই ক'তো কৰা নেদেখোঁৱেই আমাৰ এই ওচৰত এতিয়া দুই তিনিখন অংগনবাড়ী স্কুলো আছে ইফালে ইফালে সিফালে গতিকে আমি দেখোঁগৈ নিজৰ স্কুলখনতে গৈ পেলাই চাওঁগৈ কিন্তু ল'ৰা ছোৱালীবিলাকক খেল ধেমালি কৰাটো নেদেখোঁৱেই গতিকে এইবিলাক নামতহে খেল ধেমালি লৈছে অংগনবাড়ীত খেল নেখেলেই খেল নেখেলোৱায়েই গতিকে তেওঁলোকে নি পেলাই ল'ৰা ছোৱালী কেইটাক বহুৱাই দি খাবলৈ যদি কিবা খাদ্য থাকে খুৱালে পঢ়ালেও পঢ়ালে নপঢ়ালেও নাই আৰু সময় হ'ল এৰি দিলে গুচি আহিলে গতিকে আজিকালি ল'ৰা ছোৱালীবিলাক খেলৰ বিষয়ে এই একোৱেই নাজানে আগৰ আমাৰ যিবিলাক খেলৰ বিষয়ে আজিৰ ল'ৰা ছোৱালীবিলাকে কি কৰিছে দেউতাকহঁতৰ মা ম'বাইল আছে সেই ম'বাইলবিলাক পালেই তেওঁলোকে এনেকুৱা হ'ল যে মাকৰ গৰ্ভতেই যেন শিকি আহিছে সৰুৰ পৰাই তেওঁলোকে ম'বাইল চাব মানে টিপিবলৈ জনা হ'ল খেল উলিয়াই ল'বলৈ জনা হ'ল এই খেলবিলাক উলিয়াই লৈ তেওঁলোকে মানে কি কৰে মানে খেল খেলিবলৈ পৰা হৈ গ'লগৈ তেওঁলোকৰ সেই ম'বাইলৰ প্ৰতিহে খেলৰ প্ৰতিহে তেওঁলোকৰ ধাউতিটো বেছি হ'ল গতিকে আমাৰ আগৰ খেলবিলাক তেওঁলোকে ক'ত জানিব ক'ত মনত ৰাখিব কোনোৱে এইটো এতিয়া কওকচোন অংগনবাড়ীত পঢ়িবলৈ যোৱা কিছুমানক ল'ৰা ছোৱালীক স্কুলত চৰকাৰে দিছে খেলাবলৈ কি খেল কি খেল খেলিছে সুধিলেতো কোনোৱে ক'ব নোৱাৰে কোনোবা এখনত যদি শিকাইছেও খেলিবলৈ এইটোনো কি খেল তাৰটো নাম নকয় কাৰণ কবলৈ নোৱাৰা হৈ গ'ল এইখিনিয়ে কথা